শৰীৰৰ লগত মানসিক স্বাস্থ্য ভালে ৰাখিবলে হ'লে আমি কিছু নীতি নিয়ম ৰক্ষা কৰিব লাগিব যেনেকে ধৰক আমাৰ শৰীৰটোৱে কষ্ট পায় ৰাতি যদি আমি কেইবাদিনো একেৰাহে টোপনি খতি কৰোঁ সেই এটা আমাৰ শৰীৰে যথেষ্ট কষ্ট পায় আৰু দ্বিতীয়তে হ'ল কি খোৱা বোৱাৰ সময় যেনেকৈ আমি সদায় বাৰ বজাত ভাত খাওঁ গধূলি ন বজাত খাওঁ বাৰ বজাৰ ভাতকেইটা যদি আমি তিনিটা বজাত খাওঁগৈ ন বজাত খোৱা ভাতকেইটা যদি বাৰ বজাত খাওঁ আমাৰ শৰীৰে বহু কষ্ট পায় আৰু শৰীৰে কষ্ট পোৱাৰ আৰু দুটামান দিশ আছে যেনেকৈ পানী এতিয়া খুব বেছি যদি গৰম পানী ব্যৱহাৰ কৰা হয় আমাৰ শৰীৰে যথেষ্ট কষ্ট পায় আৰু সি এটা এই স্বাস্থ্য হানিকাৰ হ'ব পাৰে আৰু দ্বিতীয়তে হ'ল খুব বেছি যদি জ্বলা খাবলগীয়া হয় তেতিয়া যথেষ্ট শৰীৰে কষ্ট পায় আমি খাব লাগে জ্বলা নিৰামিষ নিৰামিষ হিচাপে পানীও ঠিক গৰম হ'লেও খাব পৰা অৱস্থাত খাব লাগে আৰু কৰ্মৰ দিশতো তেনেকৈ নিজৰ শৰীৰ বা স্বাস্থ্য নিজে বচাই কাম কৰিব লাগে যেনেকৈ এতিয়া খোৱাৰ সময় খাব লাগে আৰু কাম কৰাৰ সময়ত কাম কৰিব লাগে নিৰ্দিষ্ট সময় আমি সময়বোৰ পাৰ কৰাৰ কাৰণে আমাৰ শৰীৰত বহুখিনি কষ্ট পায় সেই কষ্টৰ যোগেদি আমাক বহু চিন্তাত পেলায় আৰু সেই চিন্তাৰ যোগেদি আমাৰ হয়টো শৰীৰৰ বহুখিনি পীড়া পিস্তি হৈ আমি আমাৰ সানি হয় গতিকে সেইটো ওপৰত নিজৰ শৰীৰটো কষ্ট নোপোৱাকৈ নিজে কেনেকৈ ৰাখিব লাগে কেনেকৈ খাব লাগে কেনেকৈ শুব লাগে কেনেকৈ থাকিব লাগে সেইখিনি নিজে এটা উপলব্ধি কৰি কৰিব লাগে কৰি লৈ যেতিয়া নিয়মিত নিয়ম মানি চলে তেতিয়া মই জানো যে আমাৰ সকলোখিনি হিচাবতেই থাকিব তাত কোনো হানি নহয় বুলি মই ভাবি ইমানতে সামৰণি মাৰিছোঁ